সাধাৰণতে ক'বলৈ গ'লে মই শৰৎ ঋতুত ভ্ৰমণ কৰি ভাল পাওঁ কাৰণ শৰৎ শৰৎ ঋতুৰ সময়ত ঠাণ্ডা আৰু গৰম দুয়োটাৰে সংমিশ্ৰণত বতৰো অনুকূল হৈ থাকে আৰু বিশেষকৈ বাৰিষা কালত বৰষুণৰ ফলত বিভিন্ন ঠাইসমূহত বানপানীৰ ফলত ভ্ৰমণ কৰিবলৈ যোৱাত বিশেষ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় গতিকে এই শৰৎ ঋতুত বুলি ক'লে সকলো পিনে খাল বিল জলাশয় আদিবোৰ শুকাই লৈ ৰাস্তা পথ ৰাস্তা পথৰ পথবোৰো সুচল হৈ থাকে ৰাস্তাত পানী গাঁৱলীয়া ৰাস্তাবোৰত পানী বোকা এইবোৰ নাথাকে আৰু যাতয়াতৰ বাবে বিশেষ সুবিধা হয় সেইবাবে শৰৎ ঋতুটোত ভ্ৰমণ কৰাৰ বাবে বিশেষ সুবিধাজনক বুলি মই ভাবোঁ আৰু এনেই গ্ৰীষ্ম গ্ৰীষ্ম বা গৰমৰ দিনকেইটাত ফুৰিবলৈ যোৱাটো বিশেষ অসুবিধা হয় গৰমৰ কাৰণে আমি অসুবিধাৰ সনি সন্মুখীন হওঁ ৰ'দো প্ৰখৰ হয় গতিকে ঠাণ্ডা দিনকেইটাতো ঠাণ্ডাৰ প্ৰকোপত গাড়ী মটৰ বিভিন্ন যাতায়াত ক্ষেত্ৰত চলাচল কৰাতো এক অচল হৈ পৰে গতিকে শৰৎ ঋতুটোৱে শৰৎ ঋতুৱেই হৈছে একমাত্ৰ উত্তম ঋতু ভ্ৰমণৰ বাবে বুলি মই ভাবোঁ

ভ্ৰমণৰ বাবে ভ্ৰমণ আচলতে ভ্ৰমণ কৰিবলৈ বিশেষ এটা ঋতু বতৰৰ লগতো ও সংগতি ৰাখি ভ্ৰমণ কৰাতো ভাল গতিকে এই মই শৰৎ ঋতুতেই ভ্ৰমণ কৰাতো ভাল বুলি ভাবোঁ